বৰ্তমান ট্ৰেণ্ডবোৰৰ সৈতে সংযুক্ত থাকিবলৈ বা উপস্থিত থাকিবলৈ বিভিন্ন ধৰণৰ যিটো ফটোগ্ৰাফী এক্সিবিশ্যন হ'ব লাগে বা হয় সেইটো বৰ্তমান অসমত হোৱা নাই আৰু অসমত বৰ্তমান ফটোগ্ৰাফীটোক ইমান বেছি ইমান বেছি আৰ্টিষ্টিক ৱেট বা আৰ্টিষ্টিক ফৰ্মত চোৱা নাযায় এইটো জাষ্ট এটা হবি হয় কিছুমান মানুহৰ কাৰণে আৰু কিছুমান মানুহৰ কাৰণে ইনকমৰ এটা চ'ৰ্চ হয় তো এইটোক ইমান বেছি আৰ্টিষ্টিক ৱেট চোৱা নাযায় যে আৰ্ট এক্সিভিশ্যন বা কিবা হ'ব বাট যদি মোক আপুনি ক'বলগীয়া হয় বা যদি এইটো প্ৰশ্ন উত্তৰ দিবলগীয়া হয় তেন্তে ক'বলৈ গ'লে যিটো ছ'চিয়েল মিডিয়া হয় বা যিটো ফটোগ্ৰাফীৰ যিটো বা যিটো ফটোগ্ৰাফাৰ্ছবোৰৰ পাৰ্চনেল পাৰ্চনেল ছ'চিয়েল মিডিয়াত যিটো ফিড থাকে বা যিটো তেওঁলোকৰ প'ৰ্টফলিঅ' থাকে তো সেইকেইটাই চোৱা হয় বা তেওঁলোকৰ ফটোজবোৰে চোৱা হয় কাৰণ আৰ্ট এক্সিবিশ্যন বুলি ইয়াত বৰ্তমানলৈকে হোৱা নাই তো যিহেতু ইয়াত হোৱা নাই তো ইয়াত কোনো এইটোৰ কোনো ডিফিনেট আনচাৰ নাই যে মই ইয়াত গৈছোঁ বা এইটো জইন কৰিছোঁ বা চাইছোঁ বুলি ক'বলৈ বাট হাঁ মই লোকেল যিবোৰ আৰ্টিষ্ট থাকে বা লোকেল যিবোৰ ফটোগ্ৰাফাৰছ থাকে তেওঁলোকৰ ফটোগ্ৰাফী ছ'চিয়েল মিডিয়াত ডেফিনেটলি মই চাইছোঁ বৰ্তমান ৰিচেণ্টলি যিবোৰ ট্ৰেণ্ডত আছে সেইবোৰ ছিনচ ইটচ এ ৱেডিং ছিজন ত' ফ্ল'ৰেলছ এণ্ড পেষ্টেল কালাৰছ এণ্ড নট ছ' ব্ৰাইট বাট বেকগ্ৰাউণ্ড ইজ লাইক ব্ৰাইট তেনেকুৱা ধৰণৰ ট্ৰেণ্ড বৰ্তমান চলি আছে বিয়াৰ চ' ডেট ইজ আই এম চিইং আৰু ফ'ল' এইটোৱে কৰি আছোঁ বাকী ট্ৰেণ্ডৰ হিচাপত ক'ব গ'লে সকলো বেগ সকলো ফিল্ডৰ বেলেগ বেলেগ ডিফাৰেণ্ট ধৰণৰ ট্ৰেণ্ডছ থাকে ৱেডিং থীমৰ লৈ বৰ্তমান চলি আছে আৰু তাৰ ভিতৰত পেষ্টেল কালাৰ অৱিয়াছলি সবতচে বেছি চলি আছে আৰু আজিকালি ফটোগ্ৰাফীৰ লগতে ভিডিঅ'গ্ৰাফী বহুত চলে